আমি ফুৰিবলৈ মইতো বেছিকৈ ভাগ সৰহভাগে ফুৰিয়ে ফুৰোঁ ফুৰিবলৈ গ'লে মই ঘৰৰ নিজৰ পৰিয়ালৰ লগতেই যাওঁ সৰহভাগখিনি কিয়নো আজিকালি দেশকালৰ গতি গোত্ৰ ভাল নহয় সেইটো যিহেতু মই সেইটো কাৰণে নিজৰ পৰিয়ালৰ সৈতেই যাওঁ বেছ সৰহভাগ ফুৰিবলৈ পৰিয়ালটো গ'লে কিয়নো ভালো লাগে দিয়কচোন আজি কোনোবাই কোনোবাই ৰাস্তা পদূলি ৰ'লে মেলিলে বা কিবা এটা চোৰ তোৰ ওলালে বা হেৰি হ'লে ফুৰা চকা কাৰণত মানুহৰ বহুতো চকুও দিয়ে পইচা পাতিৰ পৰা ধৰি পৰিয়ালটোৰ সৈতে গ'লে মই ভয় নালাগে তেওঁলোকেতো চাব বা তেওঁলোকে হেৰি কৰিব আৰু মোৰ পৰিয়ালৰ লগত গ'লে মোৰ মনটোও ভাল লাগে যিভাগে মই বিচাৰোঁ সেইভাগে মই ফুৰিবলৈও পাওঁ

লোকক ক'বলৈও বেয়া পাওঁ এইটো ধৰি দিয়কচোন বুলি নিজৰ পৰিয়ালটো গ'লে ইচ্ছামতে নিজৰ পৰিয়ালটোৰ ল'ৰা ছোৱালীৰ পৰা ধৰি সকলোৱে সেই বেগটো নমাই মেলিও দিব আৰু ৰাস্তা পদূলিত কিবা পানী দুনী অকণ খাবলৈ মন গ'লে বা ভোক লাগিলে আমি তেনেকৈ জেগা চাই চিটি হোটেল চোটেল বা দোকান বজাৰ দেখিলে তাতে সোমাওঁগৈ ৰখাই পেলাই সোমাই মেলি ল'ৰা ছোৱালীকো খুৱাওঁ পৰিয়ালটো আমি সকলোৱে মিলি কিবা এটা খাই চুটি মেলি বাহিৰলৈ গৈ মেলি আকৌ আমি ফুৰিবলৈ ভ্ৰমণ কৰিবলৈ যাওঁ গ'লে আমি বহুতো নানা ধৰণৰ দেশ চাইছোঁ বা ফুৰিছোঁ

আৰু কিবা এটা ল'বলৈও মন যায় ফুৰিবলৈ গ'লেতো বহুতো মানুহে আশা কৰে কিবা আনিব কিবা খাব বা কিবা ল'ব সেইবোৰ কাৰণে আমি পৰিয়ালৰ ভিতৰত বেছিকৈ ফুৰিবলৈ যাওঁ আৰু আজিকালি দেশ কালৰ গতি গোত্ৰবোৰ বৰ ভাল নহয় আনৰ লগত গ'লেও ভয়ো লাগে নিজৰ পৰিয়ালটোৰ লগত গ'লে বা আমাৰ ভয় শংকাও নালাগে আমি কিবা ইচ্ছামতে কিবা ল'বও পাৰোঁ খাব পাৰোঁ আৰু কিনি আনিবও পাৰোঁ ঘৰলৈ কিবাকিবি আৰু টকা পইচা আহে আমাৰ কথা আদিবোৰ কিবা এটা কমিলে মেলিলে আমাৰ নিজৰ পৰিয়ালটোৱে দিব আনেতো তেনেকৈ নিদিয়ে আৰু আজিকালি সেইটো কাৰণে আমি পৰিয়ালৰ সৈতে বেছিভাগ ফুৰোঁ ফুৰিলে আমাৰ ভয়ো নালাগে দিয়কচোন আজিকালি আ নকওঁ আমি মই তেনেকৈ কওঁহে নিজৰ পৰিয়ালৰ সৈতে গ'লে একো বিপদ আপদ নহয় ফুৰিবলৈ গ'লে ভাল এ নিজৰ পৰিয়ালৰ সৈতেইতো যাব লাগে আমি যেনেকৈ নিজৰ পৰিয়ালটো গৈ মেলি ভাল পাওঁ আনকো মই তেনেকৈ ফুৰিবলৈ কওঁ আনৰ লগত গ'লে আজি কিবা এটা হ'লে মেলিলেতো লোকে লোকলৈ কেতিয়াও নাচায় সেইটো কাৰণে মই লোককো কওঁ যে নিজৰ পৰিয়ালৰ মানুহৰ লগত গ'লে ৰাস্তা পদূলিয়ে যদি কাৰোবাৰ বেমাৰ ব্যাধিও হয় কোনেনো কালৈ চাব লোকৰ মানুহৰ লগত গ'লে অলপমান ভয়ো লাগে দিয়কচোন নিজে সেইটো কাৰণে নিজৰ পৰিয়ালটোৰ লগত গ'লে আজি কিবা এটা হ'লে মেলিলে নিজৰ পৰিয়ালটোৱে চাব ধৰিব বা কিবা এটা কৰিব আনেতো তেনেকৈ নকৰে ফুৰিবলৈ গৈছে আৰু গৈছে বা কিবা হ'লেও কাৰোলৈও কোনো নেচায়ো সেইটো কাৰণে আমি নিজৰ পৰিয়ালৰ সৈতে বেছি সৰহভাগ ফুৰোঁ ফুৰি মেলি জেগা জোঠলি চাওঁ হেৰি নানা ধৰণৰ বস্তু ওলাই মেলে সেইবোৰো আমি হেৰি চাওঁগৈ চাই মেলি ঘৰলৈও কিছুমান আনো ঘৰৰ মানুহেওতো থকাবোৰে আশা কৰে ফুৰিবলৈ গৈছে কিবা ভাল ভাল বস্তু আনিব খাব বা ল'ব সেইটো কাৰণে আমি নিজে খাওঁ ফুৰোঁ চাই চিটি আনি আকৌ ঘৰলৈও আনো আৰু আজিকালি দেশকালৰ গতি ভাল নহয় আনকো মই তেনেকৈ কৈয়ে থাকোঁ আজি ফুৰিবলৈ গ'লেও নিজৰ পৰিয়ালৰ সৈতে মানুহৰ সৈতে ফুৰিবলৈ যাব লাগে আনৰ লগত গ'লে আজি কিবা এটা হ'লে কোনে কালৈ চাব সেইখিনি নিজেই অনুভৱ কৰিব লাগিব আৰু আমি সেইটো কাৰণে বেছিভাগ নিজৰ পৰিয়ালৰ লগত আমি যা যোগাৰ কৰি য'ত ত'ত যাওঁ যোৱাৰ কাৰণে আমাৰ একো দিগদাৰো নহয়

তেনেকৈয়ে ফুৰি চাকিতো আমি আহোঁ আহি আৰু ফুৰা মেলা আমাৰ ইয়াত সত্ৰ চত্ৰৰ পৰা ঢেৰ আদি বহুতো নানা ধৰণৰ আছে আমি সেইবোৰ চাওঁগৈ চাই মেলি আমি ঘৰলৈ আকৌ ফুৰি মেলি সময়ত আমি ঘৰলৈ আহোঁ আহোঁ আৰু তেনেকৈয়ে এনেকৈয়ে ফুৰি থাকোঁ লোককো কওঁ যে আজিকালি ফুৰিবলৈ গ'লে নিজৰ পৰিয়ালৰ বা আনৰ লগতো যাওঁ তেনেকৈ যদি বহুত দূৰলৈ ভ্ৰমণ কৰিবলগীয়া হয়

আৰু আজিকালি দেশ কালৰ গতি সিমান এটা হেৰি নহয় সেইটো কাৰণে বেছিভাগ আমি হেৰি ঘৰৰ পৰিয়ালৰ সৈতেই ফুৰি থাকোঁ